হেল্ল' দাদা মই অলা এপৰ জড়িয়তে কাইলৈ ৰাতিপুৱাৰ বাবে কাৰ এখন বুক কৰিছিলোঁ

ৰাতিপুৱা ৰাতিপুৱা এয়াৰপৰ্টলে যাবলৈ

হয় আপুনি কেইটামান বজাত আহি পাব অনুগ্ৰহ কৰি পাৰিলে অকণমান সোনকালে বা সময়মতে আহিবলৈ চেষ্টা কৰিব সময়মতে নাহিলে মই যদিহে সময়ত গৈ উপস্থিত হ'ব নোৱাৰোঁ তেতিয়াহ'লে মই বৰ বিপদত পৰিম হয় মই ঠিকনাটো কৈ দিছোঁ আকৌ অঁ ঠিক আছে ঠিক আছে বাৰু আছেই তাত ঠিকনাটো উল্লেখ ঠিক আছে বাৰু ঠিক আছে ঠিক আছে বাৰু